হেল্ল' বি আৰ কেব এজেন্সী হয় মই বনীশা শইকীয়াই কলোঁ হয় হয় মই ডিব্ৰুগড়ৰৰ হয় মই আচলতে একত্ৰিছ জানুৱাৰীৰ বাবে এখন আপোনালোকৰ এজেন্সীৰ পৰা এখন কেব বুক কৰিছিলোঁ আৰু মোক আচলতে ডিব্ৰুগড়ৰপৰা অলপ আঁতৰত যাবলগীয়া আছিল তেনে এটা এখন কেব বুক কৰিছিলোঁ কিন্তু এতিয়া কথা হ'ল যে মই সেই কেবটো যাবন সেই কেবটো মই কেঞ্চেল কৰিব বিচাৰিছোঁ আচলতে মোৰ অলপ অসুবিধা এটা আহি পৰিছে সেইবাবে মই যাব নোৱাৰিম কিন্তু এতিয়া কথা হ'ল যে মই কেবৰ বাবে আগতীয়াকৈ মই পইচা দিছিলোঁ আৰু হয় মই অনলাইন পে'মেন্টে কৰিছিলোঁ গতিকে মই আগতীয়াকৈ টকাটো দি দিলোঁ এতিয়া মোৰ অসুবিধা হৈছে বাবে মই এতিয়া যাব নোৱাৰিম কিন্তু যিহেতু মই একেবাৰে আগদিনাখন আজি যিহেতু ত্ৰিছ তাৰিখ কাইলৈ একত্ৰিছ তাৰিখ গতিকে মই একেবাৰে আগদিনাখন আপোনাক এই কথাটো জনাবলগীয়া হৈছে সেইবাবে মই দুখীতও হয় কিন্তু মোৰ বিশেষ অসুবিধা আচলতে মই আপোনাক কৈয়ে দিছোঁ আৰু যে মোৰ এজন সম্পৰ্কীয় খুৰা এগৰাকী এ এম চি অঁ অসম মেডিকেল কলেজত ভৰ্তি হৈ আছে এক গুৰুতৰ তেখেতৰ কালি এক দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে তেখেত আঘাতপ্ৰাপ্ত আৰু সেইবাবে মই এতিয়া কাইলৈৰ যিটো মোৰ অনুষ্ঠান আছিল সেই অনুষ্ঠানটো মই কেঞ্চেল কৰিবলগীয়া হৈছে সেই বাবে মই আচলতে কেব নৰ যিটো বুকিং কৰিছিলোঁ সেইটো কেঞ্চেল কৰিবলগীয়া হৈছে কাৰণ ইয়াত মোৰ অবিহনে তেওঁৰ আচলতে ঘৰৰ তেনেকৈ কোনো মানুহ নাই তেওঁক পৰিচৰ্যা কৰিবৰ বাবে গতিকে মই বাৰে বাৰে মেডিকেল যোৱা ইটো সিটো দৰব পাতি আপুনিটো বুজি পাইছেই যিহেতু চিকিৎসাৰ ক্ষেত্ৰত কিমান কি অসুবিধা আহি পৰে বহুত ফালে দৌৰিবলগীয়া হয় ধৰক তেজৰ দৰকাৰ হৈ গ'ল এইফালে কিবা দৰব পাতি এই বিভিন্ন ধৰণৰ অসুবিধা আপুনি বুজি পাইছেই নিশ্চয় গতিকে সেইখিনি অসুবিধাৰ বাবে এতিয়া মই কাইলৈৰ কেবটো কেঞ্চেল কৰিবলগীয়া হৈছে আৰু সেইবাবেই মই ফোন কৰিছিলোঁ যে মোক ৰিফাণ্ডটো কেনেকৈ মানে মই পাম ধৰক ৰিফাণ্ডটো মোক আপোনালোকে গোটেইটো ৰিফাণ্ড কৰিব পাৰিবনে মানে কৰিবনে আৰু যিহেতু মই নাযাওঁৱে আৰু মই কোৱা নাই যে আপোনালোকে মোক ৰিফাণ্ডটো কৰি দিয়ক মানে ধৰক অনলাইনত মোক পঠিয়াই দিয়ক তেনেকৈ কোৱা নাই মোৰ যিটো কেবৰ ৱালেট আছে সেই ৱালেটটোতহে আপোনালোকে যিটো মই পাবলগীয়া টকা মই যিহেতু সাতশ টকা দিছিলোঁ গতিকে সেই টকাটোও যাতে ৱালেটতে মানে আপোনালোকে থৈ দিয়ে যাতে মোৰ তালৈ আহি যায় ৱালেটোত তেতিয়া কি হ'ব যে মই নেক্সট যেতিয়া কেব অৰ্ডাৰ কৰিম কেবৰ বাবে কেঞ্চে মানে কেব বুক কৰিম তেতিয়া মই সেইটো আপোনালোকে তাত সেইটোৱেই ইউজ কৰিব পাৰিম তেতিয়া সেইটো তাত ব্যৱহাৰ কৰিব পাৰিম গতিকে এই কেঞ্চেল কৰিবৰ বাবে মই ফোনটো কৰিছিলোঁ আৰু আপোনালোকে এইটো মোক সহায় কৰাৰ বাবে ধন্যবাদ আৰু এইটো আপুনি ৱালেটটোত দি দিব ধন্যবাদ ধন্যবাদ হয় হয়